অঁ হেল্ল' অঁ অঁ অঁ ক'ত দোকানতে আছোঁ অঁ দিয়ক কওক কি লাগে কি কি মাল লাগে বা

আহিবা তুমি কম দামত কৰাই দিম আৰু কম কৰি দিম মই অঁ অঁ টেন পাৰ্চেন্ট ডিচকাউন্টত দিম দিয়া চবখিনি টেন পাৰ্চেন্ট ডিচকাউন্টত দিম হয় হয় অঁ অঁ না ঠিক আছে দি এঘাৰ পাৰ্চেন্ট দিম দিয়া তোমাক আলুৰ বস্তাত এশ টকা নাই নাই আশী টকাতো নোৱাৰি ন আশী আশী টকা মোৰ কিনাই দাম এটা কাম কৰিবা নহ'লেবা দোকানত আহিবা মই চাই দিম নাই নাই হ'ব হ'ব ঠিক আছে তুমি দোকানত আহি যাবা ঠিক আছে অঁ থাকিম থাকিম থাকিম ঠিক আছে মই ৰাখিছোঁ ৰ'বা কাষ্টমাৰ এজন বেলেগ আহিছে দিয়া অঁহ অঁহ